খেতিৰ বিষয়ে ক'বলৈ ওলাইছোঁ খেতি খেতিটো যোৱাবাৰ বহুত বানপানীয়ে নষ্ট কৰিলে খেতিয়কৰ বহুত অসুবিধাত পৰিণত হৈছে খেতি খেতি বানপানীয়ে বহুত উটাই লৈ গৈছে যোৱাবাৰ বানপানীয়ে মানুহৰ বহুত হাৰাশাস্তি কৰি পেলাইছে বানপানী হয়ে সমাজ সমাজত বহুতো অসুবিধাৰ সন্মুখীন হৈছিলোঁ তাৰপিছত খেতিয়কৰ বহুত অনিষ্ট কৰিছে খেতিপথাৰত খেতিপথাৰ চব নষ্ট কৰি পেলাইছে তাৰপিছত এইবাৰ অলপমান খেতি কৰিব পাৰিছে যেনেকৈ জহা চাউল ৰঞ্জিত ধান জহা ধান বাও ধান ইৰি ধান এনেকৈ এইবাৰ এইবাৰ কিবা কৰি কৰিছে কৰিছে এইবাৰো বানপানীয়ে অলপ খালে তাৰপিছত অলপ চলপ হ'ব ধৰিছে বানপানীয়ে বহুত অনিষ্ট কৰি আছে তথাপিও যোৱা বছৰতো বহুত বেয়া বেয়া পৰিস্থিতিয়ে হৈ গৈছে যোৱা বছৰৰ একোৱে খেতিয়কৰ বহুত অনিষ্ট হৈছে খেতিয়কে একো কৰিবই নোৱাৰিলে বানপানীয়ে চব ধ্বংস কৰি পেলালে এইবাৰ বতৰটো বেয়া নহয় বৰষুণো ইমান সিমান এটা নাই এইবাৰ খেতি হ'বলৈ ধৰিছে খেতি কৰিবলৈ চেষ্টা কৰিছে আৰু খেতি হৈছে এইবাৰ খেতি পথাৰত পথাৰত খেতি বেয়া নহয় যোৱা বাৰটো বহুত বহুত খেতিয়কে বহুত পৰিস্থিতিত সমুখীন হৈ গৈছে খেতিখন নষ্ট কৰি পেলাইছে বানপানীয়ে এইবাৰ বৰষুণৰ প্ৰভাৱটো অলপ কম বৰষুণ দিয়ে যদিও অলপ চলপ খেতি কৰিব অলপ চলপ পাৰিছে খেতি এইবাৰ ধানৰ খেতি বহুতেই বেয়া নহয় আগৰ বাৰত থাকিতো এইবাৰ অলপমান ভাল আগৰবাৰতো গোটেই বেয়া হৈ গৈছে কিন্তু এইবাৰ এইবাৰ অলপমান ভাল হ'ব ধৰিছে এইবাৰ ধান খেতি অলপমান ভাল ধানৰ কাৰণে তো ভালে শাক পাচলিৰো খেতি ভাল হয় ভাল হৈছে এইবাৰ বৰষুণৰ প্ৰভাৱটো অলপ কম বানপানী বৰ্তমান হোৱা নাই আৰু বানপানী হ'লেতো স নেক্সট বাৰৰ কাৰণে বানপানী বানপানী শেষ কৰি পেলাইছে আগৰ আগৰ বছৰটোতো চবখিনিয়ে নষ্ট হৈ গৈছে এইবাৰ কৰিবলৈ চেষ্টা কৰিছে এইবাৰ কৰি আছে হৈ আছে অলপ চলপ ধানৰ খেতি কৰি আছে ৰঞ্জিত ধানৰ খেতি বেয়া নহয় ইৰি ধানো ভালে ভালে হৈছে জহা ধানো হৈ আছে জহাৰ খেতি ভালে হৈছে এইবাৰ বৰষুণে অলপমান নষ্ট কৰিবলৈ ধৰিছিল কিন্তু সেইবাৰত ঠিকি এইবাৰ অলপমান বাচিছে আৰু নষ্টই বৰষুণে শেষ কৰিব ধৰি ধৰিছিলে কিন্তু কিবা কৰি হে কৰিছোঁ আৰু কৰিছে আৰু অঁ জহা চাউলৰ অৱস্থা বহুত বহুত বেয়া এইবাৰ খেতি পথাৰৰ গোটেই বেয়া নহয় সেইকাৰণে খেতিৰ কাৰণে বস্তু আনা হৈছে আৰু খেতি সামৰা হ'ব খেতিৰ কাৰণে চব